মোৰ প্ৰিয় উদ্ভিদ হ'ল পদিনা খেতি মই খেতি কৰোঁ প্ৰথম মই ফাগুন মাহৰ পৰা হাল বাই মাটি চাহ কৰি পদিনা মই এডাল এডালকৈ ঢাপ তুলি ৰুই যাওঁ ৰুই গৈ মোৰ সৰহ হয়গৈ আৰু মাটি চপাই দিওঁ ধুনীয়াকৈ চপাই দি মই সেয়া বজাৰত নি বিক্ৰী কৰোঁ বিক্ৰী কৰি মই বহুত টকা পইচা উপাৰ্জন কৰা হয় আৰু পিছত মই সপ্তাহত আকৌ কাটিব পৰা হয়া আগবিলাক মুঠি বনাওঁ মুঠি বনাই মই বিক্ৰী কৰা হয় তেনেকৈ আহাৰ মাহলৈকে মই এই খেতি ব্যৱহাৰ কৰোঁ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতে আগবঢ়াই নিওঁ ইয়াৰ পাছত আৰু মোৰ বৰ প্ৰিয় খেতি আছে ভাতকেৰেলা কৰোঁ মই প্ৰথম মাঘৰ পৰাই মই জাৱ জৈৱ সাৰ ব্যৱহাৰ কৰি জাবৰ জোঁথৰ গেলাই পঁচাই মই গাঁত খানি তাত মই সাৰ দি লওঁ দিয়াৰ পাছত মই ভাতকেৰেলা আলু ৰুওঁ আলু ৰোৱা পাছত গজালি মেলে এই গজালিৰ পৰাই ডাঙৰকৈ লতা বগায় জে হয় তেতিয়া মই জেং দিওঁ জেং দিয়াৰ পাছত মই ফুল ফুলে ফুল ফুলাৰ পাছত মই কলি হয় কলি হোৱা পাছতেই মই বজাৰত নি বিক্ৰী কৰোঁ হৈ মই বৰ লাভৱান হওঁ ইয়াৰ পাছতো আকৌ বৰষুণ দিলে মানে বাৰিষা সেই ভাতকেৰেলা গছ অনবৰত বগায়ে থাকে আৰু ফল লাগিয়ে থাকে এনেকৈ মই বহুত উপাৰ্জন কৰোঁ ভাতকেৰেলা খেতি আৰু অইন মই তামোল খেতিও কৰা হয় আঠ ফুটমানত তামোল প্ৰত্যেক পুলি ৰোৱা হয় এই পুলি ডাঙৰ হ'লে তামোল লাগে তামোলৰ পৰা মই বজাৰত বিক্ৰী কৰোঁ ইয়াৰ দাম বেলেগ বেলেগ ধৰণৰ হয় এটা সময়ত সস্তা হয় আৰু এটা সময়ত দাম হয় দাম হ'লে যথেষ্ট উপকৃত হওঁ আৰু সস্তা হ'লে মানে কুমলীয়া হৈ থকা অৱস্থাতেই তামোল সস্তা হৈ থাকে আৰু মই অইন খেতিৰ ভিতৰত ধান খেতি কৰা হয় এই ধান খেতি কৰিলে মানে বহাগ মাহত হাল বাওঁ হাল বাই মাটি চাহ কৰোঁ চাহ কৰা পাছত কঠীয়া জেঠ মাহত প্ৰথম সপ্তাহতে পাৰোঁ তাৰপাছত আমি জৈৱ সাৰ ব্যৱহাৰ কৰোঁ কৰি কঠীয়া ওখ হয় সাত আহাৰৰ প্ৰথম সপ্তাহতেই আমি মাটি চাহ কৰোঁ কৰি এই মাটিয়ে মাটি বোকা কৰি জৈৱ সাৰ ব্য়ৱহাৰ কৰি ধান ৰুওঁ এই ধান ৰুলে আমাৰ পোন্ধৰ বিছ দিনৰ পিছত ধান আমি নিয়নি কৰি দিওঁ আৰু আলিবিলাক পানী বন্ধ কৰি ৰাখোঁ বন্ধ কৰা পাছতেই ধানবোৰ প্ৰবল হৈ আহে আৰু গোছা গোছ হয় ইয়াৰ পাছত আমি ধান গেৰ হয় গেৰ হোৱাৰ পাছতেই কাতি মাহত আমি ধান কাটিবলগীয়া হয় কটা পাছত আমি সেই মাটিতে আকৌ বেলেগ ধৰণৰ খেতিও আৰম্ভ কৰোঁ যেনে সৰিয়হ কৰোঁ মটৰ মাহ কৰোঁ হাল বাই ধুনীয়াকৈ চহাই কৰি ইয়াৰ পাছত আমি নানা ধৰণৰ জৈৱ সাৰ ব্যৱহাৰ কৰোঁ জাবৰ জোঁথৰ পেলোৱা জৈৱ সাৰ ব্যৱহাৰ কৰি মটৰ খেতি কৰোঁ সৰিয়হ কৰোঁ সৰিয়হ পুলি যেতিয়া হয় এই পুলি আমি খাবলৈ লওঁ আৰু বিক্ৰী কৰা হয় মটৰ খেতি কৰি মটৰ যেতিয়া পূৰঠ হয় আমি সকলোৱে খাওঁ আৰু বিক্ৰীও কৰোঁ এই কৰি আমি অলপ লাভবৱান হ'ব পাৰোঁ আৰু আমাৰ বানপানী সমস্যা আছে বহুত এই সমস্যাই বাৰিষা চব খেতি আমি কৰিব নোৱাৰোঁ কৰাৰ ভিতৰত এই ধান খেতিটো বাৰিষা হয় বাকী কৰিবলৈ নোৱাৰোঁ আৰু ফুলৰ খেতি ফুল আমি গুটি পচাই অলপ জেগাতেই আমি মাটি চাহ কৰি গুটি পচাওঁ এই পচোৱাৰ পাছতেই পুলি হয় পুলিটো আমি সেৰেঙা কৰি দিওঁ এটা এটা কৰি ৰুওঁ ৰোৱা পাছতে ফুল জোপাটো ডাঙৰ হয় ডাঙৰ হ'লে মানে এই ফুলজোপাই বৰ সৌন্দৰ্য্য হয় দেখিবলৈ আৰু ইয়াৰ পাছতে কোনোবাৰ আৱশ্যকীয় মানুহে এই পুলি নি কিনি নিবলৈ আহে গতিকেলৈ আমি এইবোৰ বিকী কৰিও লাভৱান হওঁ আৰু কলগছৰ খেতিও কৰা হয় কলগছ পহিলা আমি গাঁতটো খানি আমি জাবৰ গোবৰ সাৰ প্ৰয়োগ কৰি পুলিটো ৰুওঁ ৰোৱাৰ পাছত এমা ছমাহৰ পাছত কল ডিল মেলে এই ডিলৰ পৰাই কল থোকা হয় কলডিলটো আমি খাবলৈ পাওঁ আৰু এই কল থোকাটো ছয় সাতমাহ পূৰঠ হ'বলৈ লাগে পূৰঠ হোৱাৰ পিছতেই কলথোকাটো আমি বজাৰত নি বিকি কৰোঁ বিকি কৰিলে আমি তাৰ মূল্যটো পাওঁ গতিকেলৈ এইবোৰ খেতি কৰিয়েই আমি যথেষ্ট উপকৃত হওঁ আৰু বাঁহ আমি খেতি কৰোঁ বাঁহ খেতি কৰিবলৈ হ'লে প্ৰথমে ঢাপ উঠাই লওঁ ঢাপটো দকৈ খানি জাবৰ জোঁথৰ দি গ বাঁহৰ মূঢ়াটো আমি আনি ৰুই দিওঁ ৰোৱাৰ পাছত দুমাহৰ পাছত সৰু সৰু গাজ ওলায় এই গাজৰ পৰাই দুমাহ তিনিমাহৰ পাছত ডাঙৰ বাঁহ হ'বলৈ ধৰে এই বাঁহ আমি সকলো কামতেই ব্যৱহাৰ কৰোঁ যেনে ঘৰ ৰোৱা জেওৰা আদি সকলো কামেই ব্য়ৱ ব্যৱহাৰ কৰোঁ এই বাঁহে আমাক বি বেচা কিনাটো আমাৰ জীৱন ধাৰণ কৰি ৰাখে আৰু এই বাঁহৰ পৰাই মানুহ বহুত উন্নতি হয় যেনে বাঁহো কেইবাপ্ৰকাৰৰ বাঁহ আছে ভলুকা বাঁহ আছে জাতি বাঁহ আছে কাক বাঁহ আছে কেইবাবিধ বাঁহ ধৰণৰ বাঁহ আছে নল বাঁহো আছে বিশেষকৈ আমাৰ জাতি বাঁহটো আমাৰ বেছি আৱশ্যকীয় এটা জাতি বাঁহ বিকি কৰিলে এশ বিছ টকা পোৱা যায় ভলুকা বাঁহটো বিকি কৰিলে মাত্ৰ আশী টকা সত্তৰ টকাহে পোৱা যায় জাতি বাঁহত বেছি লাভৱান হয় আৰু পৰিষ্কাৰ কৰি বাঁহ জোপাটো ৰাখিব লাগিব এই বাঁহ ৰাখিলেহে বাঁহবোৰ পোন হয় আৰু সাৰ দৈৱ্ খেৰ জাবৰ গুড়িত দিব লাগিব দিলেহে বাঁহৰ পোখা মা মাঘ ফাগুন মাহত পোখা দিয়ে নহ'লে বাঁহ খৰাঙত পোখাবোৰ বৰ বেছিকৈ নিদিয়ে আৰু আমি জাতিলাও খেতি কৰা হয় জাতিলাও খেতি যেনে কেনেকৈ কৰা হয় যেতিয়া আহিন মাহত প্ৰথমে গুটি পচাই লৈ লৈ আমি গাঁত ঢাপ এটা তুলি লওঁ ঢাপটোত তি দুফুট দ কৰি কৰা পাছত গোবৰ সাৰ প্ৰয়োগ কৰা হয় আৰু পুলিটো ৰুই দিয়া হয় এমাহমানৰ পাছত পুলিটো ডাঙৰ হয় ডাঙৰ হোৱাৰ পাছত আমি হেন্দালি খুটাৰ দি পেলাই জেং জা জেং দি ডাঙৰকৈ হেন্দালি পাতি দিয়া হয় পাতি দি জাতিলাওজোপাৰ সেই হেন্দালিৰ ওপৰত বগাই যাবলৈ দিয়া হয় দিয়াৰ পাছত ফুল ফুলিবলৈ ধৰে ফুল ফুলাৰ পাছতেই কলি আৰম্ভ হয় কলি যেতিয়া ডাঙৰ হয় আমি বেচি পেলাই বজাৰত বিকি কৰি আমি লাভৱান হওঁ সকলো খেতিতেই জৈৱ সাৰ ব্যৱহাৰ কৰিলে ভাল গতিকে আমি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ আৰু আমি নানা ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিলে স্বাস্থ্য কাৰণে একেবাৰেই বেয়া গতিকে জৈৱ সাৰেই আমাৰ আচল প্ৰকৃত সাৰ প্ৰকৃত সাৰ